হেল্ল' হয় হয় কওকচোন হয় হয় হয় নহয় আপোনাক আপোনাক আপোনাক আপোনাক মাংস কিমান লাগিব আপোনাক মাংস কিমান লাগিব অঁ অঁ আচ্ছা আপুনি নিব আহিব নে মই দিব যাব লাগিব অঁ অঁ খুৰা এনে দিব যাবলগীয়া হ'লে আমি সাতশ টকাকে লওঁ প্ৰতি কেজিত সাতশ টকাকে লওঁ এতিয়া আপোনাৰ ঘৰৰ প্ৰগ্ৰেম গতিকে আপোনাকতো ভাল মাংস দিব লাগিব অঁ এনেই খুৰা খাহী মাংস লাগিব নে পঠাৰ মাংস দিলে হ'ব অঁ ঠিক আছে এনেই সাতশ টকা পৰিব খুৰা কেতিয়ালৈ হ'ল এইটো আপোনাৰ প্ৰ'গ্ৰেমটো চাৰি বহাগ হ'ব দিয়ক এতিয়া সাতশকে দিবনে আপুনি অঁ ঠিক আছে দিয়ক হ'ব হ'ব বাৰু ঠিক আছে